হেল্ল' হয় কওকচোন ওম শাক পাচলিৰ দামহেনে চাউলৰ দামো বাঢ়িছে হয় হয় বহুত হৈছে বইলাৰ অ তিনিশ আৰু লোকেল হৈছে ছশ এ এনেকুৱা আৰু দাম আৰু লোকেল মাছবিলাকৰ মানে বাহ বহুত দাম হৈছে ইয়াত চাৰিশ কেজিয়েই চাৰিশ হয়গৈ খাব নোৱাৰি ওম হয় হয় হয়

হয় হয় অ যিটো উচিত দাম সেইটোহে ল'ব লাগে অ জোখতকৈ বেছি ল'ব নালাগে নহয় ওম ওম হয় হয় যদি তেনেকৈ প্ৰশাসন তেনেকৈ ব্যৱস্থা লৈছে যদি আৰু তেনেহ'লে ভালেই পাইছোঁ অ বেছি মানে ইহঁতে জোখতকৈ বেছি দাম লৈছে ন' আমি দুখীয়া প্ৰজা মানুহবোৰ মানে নোৱাৰা হৈ গৈছে মানে সেইবোৰ কাৰণতে হয় হয় হয় আৰু ইফালে অ অ হয় ঠিকে ঠিকে ভাবিছে আপুনি অ আপুনি কৈ দিয়ক আহক আমিও কম ওম ঠিকে আছে বাৰু ওম হ'ব দিয়ক